আমি সৰু থাকোঁতে গাঁৱত আমি সৰু থাকোঁতে গাঁৱত বহুত ধৰণৰ মাছ ধৰিছিলোঁ জাকৈৰে ধৰিছিলোঁ খালৈৰে খালৈত থৈছিলোঁ আৰু জাকৈ মাৰিছিলোঁ জুলকি মাৰিছিলোঁ তাৰপিছত ইমান মাছ আছিলে বহুত মাছ আছিলে আজিকালি এতিয়া গাঁৱতো মাছবিলাক নোহোৱা হৈছে এতিয়া আমিতো মাছ মাৰিব নাপাওঁ পানী নাই পুখুৰীত পানী নাই হেৰিত পথাৰত পানী নাই মাছবিলাকো নোহোৱা হৈ গৈছে সেনেকৈ আমি আজি সৰুৰ পৰাই বহুত ধৰণৰ কৰে মাছ মাৰিছিলোঁ আৰু এতিয়াতো আৰু গাঁও গাঁৱত নাই বাৰু মানে এতিয়া আৰু এখন সৰু টাউনতে আছোঁ তাতে এতিয়া মাছ দেখাই নেপাওঁ মাছ খাব লাগিলে আমি মানে চাৰশ পাঁচশ টকাৰে মাছ কিনি খাব লাগে আগতে কিন্তু মাছ খাইছিলোঁৱে বহু ধৰণৰ পুঠি খলিহনা কাৱৈ খালৈ মাছ খাই খাই খাই এতিয়া নাই আৰু এতিয়া মাছেই নাই এতিয়া কিনিবলৈও নাপায় মাছ মাৰিবই নাপাওঁ এতিয়াখানি আজিকালিতো আৰু টাউনততো নাপায়েই গাঁৱতো নাপায় আজিকালি মহিলাবিলাকে মাছ মাৰিব নাযায় মাছ মাৰিলে লেতেৰা হ'ব কাপোৰ লেতেৰা হ'ব গা লেতেৰা হ'ব কিন্তু আগতে আমি সৰু থাকোঁতে কিন্তু আমি মাছ মাৰিব গৈছিলোঁ জাকৈ লৈ লৈ পথাৰত চালি দি তাপিছত আপুনি আমি কিবা বেৰ বুলি কওঁ আমি মাছ চাৰিওকাণে বান্ধি তাতে মাছ মাৰোঁ আমি মহিলাবিলাক সৰু ছোৱালী আছিলোঁ ছোৱালীবিলাক ছোৱালী হৈ থাকোঁতে এতিয়া মহিলা হ'লোঁ আৰু এতিয়া আৰু নাই সেইবিলাক আৰু এতিয়া মাছেই নোহোৱা হ'ল পথাৰত আৰু হেৰিও নাই কি বুলি কয় মাছো নাই আগৰ দৰে আগতে মাছ খাবও নাপাওঁ এতিয়া কিনি কিনি অলপ চলপ খাওঁ আৰু মাছ এতিয়া আৰু কি কওঁ এতিয়া নায়ে একো মাছ চাছ বুলিবলৈ আৰু একোৱে নোহোৱা হৈছেগৈ আমি বহুত কষ্টত চলি আছোঁ আজিকালি বহুত অভাৱ অভিযোগ হৈ গ'ল মানুহবিলাকৰ মাছ মাৰিবৰ জাগা নাই আৰু খাল যিবিলাক ঠাইত মাছ মাৰা আছিল সেইবিলাক ঠাইত মানুহবিলাকে ঘৰ বান্ধি বান্ধি মাটি কাটি ঘৰ বান্ধি ৰাচ পানী যাব নোৱাৰা কৰি দিলে আৰু মাছ ক'ত থাকিব মাছে নাথাকে আজিকালি সেইকাৰণে আৰু মাছ নায়েই আজি এতিয়া